অঁ মই সৰুৰ পৰা ভ্ৰমণ কৰি ভাল পাওঁ যিকোনো ক্ষেত্ৰত ক'ৰবাত দূৰত যাই ভাল পাইছিলোঁ গতিকে এবাৰ মোৰ বন্ধুৱে ক্লাছ এইটত থাকোঁতে মোৰ বন্ধুকেইজন তিনিজনৰ লগত আমি গ'লোঁ তিনিচুকীয়া ডিব্ৰুগড় ডুমডুমা তালাপ এনেকে ঘূৰিব গ'লোঁ আহোঁতে শিৱসাগৰত শিৱদৌল জয়দৌল ৰংঘৰ এইবিলাক চালোঁ চাই আহি যোৰহাট পালোঁ যোৰহাটৰ পৰা আমি এএছটিচি বাছত আহি গুৱাহাটী পালোঁ ৰাতি দহটা বজাত তাৰ পৰা থাকিবলৈ ঠাই নাই ক'তো তেনেকৈ চিনাকি মানুহ নাই গতিকে আমি এএছটিচিৰ ষ্টেচনত ৰাতি পৰি থাকিলোঁ ৰাতি আপোনাৰ মহৰ কামোৰ তাৰে মাজতে ৰাতিটো কটালোঁ কটাই ৰাতিপুৱা ঘৰ পালোঁ গতিকে তাৰ পিছতো আমি এনেকৈ তেজপুৰ গ'লোঁ মানে আমি কি তিনিজনে ঘূৰি ফুৰিছিলোঁ মানে ঘূৰি ফুৰি খুবেই ভাল পাইছিলোঁ যিকোনো জেগাত চাবলৈ খুব ইচ্ছা আছিল আৰু চোৱাৰ কাৰণে হেঁপাহতে আমাৰ পইচা পাতিও নাথাকে তথাপিও অলপমান পইচা জমা কৰিয়ে আমি গুচি যাওঁ তাতে অসমৰ বিভিন্ন জেগা গোৱালপাৰাৰ সূৰ্য্য পাহাৰ তাৰপিছত আপোনাৰ ভালুকপুং এই এইবিলাক আমি চাব গৈছিলোঁ এই ক্লাছ এইটৰ পৰা আমি ষ্টাৰ্ট কৰিছিলোঁ ষ্টিল আমি এইবিলাক ঘূৰি ফুৰোঁ ঘূৰি ফুৰি খুব ভাল পাওঁ